হেল্ল' অ হেল্ল' কওকচোন অ হয় হয় হয় দিয়ক আপুনি অ ঠিক আছে আপুনি মোক এ

মোক এতিয়া সাতশ চলি আছে আপুনি মোক অলপ কমাই দিব যিহেতু মাংসটো কুৱাণ্টিটিটো বেছি হ'ল ন' কমাই দিব

গম পাইছোঁ কিন্তু আমাৰ আমাৰ নিজৰে নিমিলে সেইটো সেইটোৱে আপোনাক কৈ আছোঁ আমাৰ দেখোন লোৱা দামটো নিমিলে ন' সেইটো কাৰণে কৈছোঁ আপোনাক

গাড়ী অনা ভাড়াটো লাগিল আমাৰ মিলিব লাগিব সেইকাৰণে আপুনি কিমানমান দহ টকা এটা আৰু কমাই দিছোঁ দহ টকা এটা আপোনাৰ আৰু কমাই দিছোঁ আপুনি তাতকৈ আৰু নকমাব কাৰণ আমাৰো অলপ নিমিলে ও গম পাইছোঁ গম পাইছোঁ কিন্তু নিমিলে মই এই যোৱা

বেলেগতে চাব অ মই কিন্তু সেইটো টাইমত মই নিজে নোৱাৰিম আপোনাক অ দিয়ক ঠিক আছে দে